অসম অসম প্ৰাকৃতিক সম্পদত বহুত চহকী বিশেষকৈ অসমৰ প্ৰাকৃতিক সম্পদ বুলি ক'লে বনজ সম্পদ খনিজ সম্পদ উল্লেখযোগ্য ইয়াত বনজ সম্পদ বুলি ক'লে আমাৰ গছ গছ গছনিৰ লগতে বিভিন্ন ধৰণৰ গছ আছে শাল গছ চেগুন গছ ইয়াৰ উপৰি আমাৰ ঔষধীয় বনজ সম্পদো আছে আমাৰ বনজ সম্পদৰ ওপৰত গঢ়ি উঠে আমাৰ অভয়াৰণ্যকেইখন হৈছে কাজিৰঙা অভয়াৰণ্য ওৰাং অভয়াৰণ্য মানস অভয়াৰণ্য কাজিৰঙা অভয়াৰণ্য বিশেষকৈ এশিঙীয়া গঁড়ৰ কাৰণে এছিয়াৰ ভিতৰতে অসমৰ বিখ্যাত হৈ পৰিছে ইয়াৰ উপৰিও আমাৰ বনজ সম্পদ জীৱ জন্তুৰ ভিতৰত হাতী হৰিণ বিভিন্ন ধৰণৰ চৰাই চিৰিকতি বিভিন্ন ধৰণৰ সৰীসৃপ প্ৰাণী আমাৰ বিভিন্ন কাজিৰঙাৰ বিভিন্ন অভয়াৰণ্যত উভৈনদী হিচাপে হৈ আছে বনজ সম্পদ ওপৰত নিৰ্ভৰ কৰি আমাৰ বিভিন্ন ফেক্টৰী গঢ়ি উঠিছে কাঠ ফলা মিল ইত্যাদিৰ আমাৰ ইয়াত বিভিন্ন উদ্যোগ গঢ়ি উঠিছে অসমৰ আন উল্লেখযোগ্য হৈছে চাহ সম্পদ বনজ সম্পদত চাহ সম্পদো পৰে চাহ খেতি পৃথিৱীৰ ভিতৰতে আমাৰ অসমৰ চাহ উল্লেখযোগ্য অসমৰ চাহ বাগান অসমৰ বিভিন্ন জিলাত আছে খনিজ সম্পদ খনিজ সম্পদৰ ভিতৰত আমাৰ পেট্ৰলিয়াম কয়লা উল্লেখযোগ্য পেট্ৰলিয়াম বুলি ক'লে আমাৰ বিভিন্ন এৰিয়াত গঢ়ি উঠিছে নুমলীগড় শোধনাগাৰ বঙাইগাঁও ৰিফাইনেৰী আদি এই খনিজ সম্পদৰ ওপৰত পেট্ৰলিয়াম সম্পদৰ ওপৰত ৰিফাইনেৰীসকলো গঢ়ি উঠছে আমাৰ অসমত কয়লা যথেষ্ট পৰিমাণে পোৱা যায় ইয়াৰ কয়লা আমাৰ অসমৰপৰা বিভিন্ন ৰাজ্যত ৰপ্তানি কৰা হয় আমাৰ মেঘালয় অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়তো যথেষ্ট পৰিমাণে কয়লা পোৱা যায় ইয়াৰ লগতে আমাৰ জল পানী আমাৰ জল সম্পদটো আমাৰ যথেষ্ট আছে এই জল সম্পদ বিশেষকৈ ব্ৰহ্মপুত্ৰ জল ওপৰত ভিত্তি কৰি বিভিন্ন আমাৰ ইলেক্ট্ৰিচিটি প্ৰয়োগ কৰা হৈছে এই জল এই জল সম্পদৰ ওপৰত ভিত্তি কৰি বিভিন্ন জেগাত খেতি বাতি ভাল হয় বা বানপানীৰ পিছত বানপানীৰ পিছত আমাৰ বিভিন্ন ধৰণৰ খেতি ইয়াত আমাৰ কৰা হয় এই সাৰুৱা ব্ৰহ্মপুত্ৰৰ বানপানীৰ পিছত যিটো পলস কৰা হয় বানপানীৰ শেষ শুকোৱাৰ পিছত যিটো পলস হয় তাৰ ওপৰত নিৰ্ভৰ বিভিন্ন খেতি বাতি আমাৰ যথেষ্ট ভাল হৈ আহিছে আমাৰ ভূমি ভূমিৰ ভূমি সম্পদ যেনে ধৰক বালি আমাৰ বিভিন্ন নদীৰ বালি আমাৰ বালি সেই বালিৰে আমাৰ ঘৰৰ বালি বনোৱাত যথেষ্ট মানে উৎসাহিত হৈ পৰিছে বিভিন্ন ধৰক আমাৰ গোৱালপাৰা গোৱালপাৰাৰ যিবোৰ গোৱালপাৰাৰ যিবোৰ পাহাৰীয়া নদী আছে সেই নদীৰ পানীৰ সোঁতত যিখিনি বালি উটি আহে সেই বালি বালিখিনি আমাৰ বিভিন্ন অট্টালিকা দলং আদি নিৰ্মাণৰ কামত ব্যৱহাৰ কৰা হয় বালিখিনি আমাৰ

খনিজ সম্পদ চূণৰ যথেষ্ট অৱদান আছে চূণ শিলৰ ওপৰত ভিত্তি কৰিয়ে আমাৰ চিমেণ্ট ফেক্টৰী কৰি উঠছে